এদিন লগৰখিনিৰ লগত ক'ৰবাত যোৱা প্লেনিং কৰিলোঁ আৰু ট্ৰেভেল কৰিবলে সিহঁতেও কৈ আছে বৈ এদিন ফুৰিব যাম বুলি সেইকাৰণে চবেই কথা ছটা পাতি এদিন ওলালোঁ আৰু জক'ভেলিলৈ যাবলৈ

তাৰপাছত কি হ'ল আৰু আমাৰ যোনটো আগত ট্ৰেকিং কৰি থকা ল'ৰাখিনি

আৰু সিহঁতেও নেজানে মানে আৰু তাত আপোনাৰ নেটৱৰ্কো বহুত অসুবিধা নেটৱৰ্কটো নেপায় তাত

আন্ধাৰ হোৱাৰ বাবে তাতে কেম্পিং কৰিলোঁ একদিন আৰু সেইডোখৰ টাইম সেইটো টাইমত আৰু উভতি আহিবলৈ প্ৰব্লেম হয় কাৰণ কিয় ৰাতি বহুত জীৱ জন্তু ওলায় আৰু যেনেকে শিয়াল শিয়াল চিয়াল ওলায় সেইবাবে

আৰু সিহঁতিও কিবাকিবি আনিছিলে সিহঁতৰো পানী নাছিলে সিহঁতিও নৈতে গৈ পানী খাইছেগৈ আৰু

ঘৰলৈ তাৰপাছত আৰু তল তললৈ আহিবলগীয়া আহিছোঁ

তাতটো মেইন মেগীটোৱেই ন সেইকাৰণে মেগীকে খাইছোঁ চবেই আৰু তাৰপাছত

সেইবাবে আৰু তাৰ তাৰ পাছদিনাখন ওচৰতে আৰু এডখৰত ধুনীয়া জেগা আছিলে তালৈ গ'লোঁ গোটেইখিনি

গোটেই লগৰ সোপাই সেইবোৰ চালোঁ তাৰ পৰা আহোঁতে অলপ যাওঁতে অলপ টাইমটো লাগিলে কাৰণ গোটেইখিনি

গোটেইখিনিয়ে লগে বহি মেগীও খাইছোঁ

গৈ দুঘণ্টা লাগিল তাত মানুহক সুধিছোঁ আৰু তাত কোনফালে যাব পাৰি কোনফালে হেৰি কৰিব পাৰি তাৰ মানুহক কিছুমান সুধি মেলি আগবাঢ়ি গৈছোঁ আমিটো নাজানো তাত কাৰণ নেটৱৰ্ক অলপো নেপায় সেইবাবে

তাৰ পালোঁগৈ আৰু ধুনীয়াকৈ অলপ চালো মেলিলোঁ তাৰ পৰা আৰু

আৰু তললৈ আহিবলগীয়া আহি তললৈ তাৰ পৰা আহিলোঁ তলত অলপ দেৰি ৰখি মেলি ৰখি মেলি ৰখি মেলি থাকিলোঁ এদিন তলত থকা পিছত তাৰ নেক্সট দিনা ঘৰলে গুচি আহিলোঁ আৰু